হেল্ল' অঁ কি কৰিছা অঁ অঁ এই মাজুলীত চামগুৰি সত্ৰত হেৰি মুখাশিল্পৰ ওপৰত ৱৰ্কশ্বপ পাতিছে তালৈ নিমন্ত্ৰণ জনাইছেনে অঁ হেৰি অঁ এই পোন্ধৰ অ' এই ষোল্ল আগষ্টত তেতিয়াই আছিলে নেকি পায় ময়ো বৰকৈ পাহৰিছোঁ বাৰু কথাটো যাম বুলিয়ে ভাবিছোঁ মাজুলীখনো ভালকৈ চোৱা নাই চাই আহিম বুলি এই সৰু গাড়ী এখনকে লোৱা হ'ব আৰু এইখন হেৰিখন বলেৰ' এখনকে অঁ মানুহ দুগৰাকী মান গোটাই ল'ম আৰু অঁ দুইজনী কথা চথা পাতিবা লগৰকেইজনীমান অঁ ভাত পানী খুৱা বোৱা হ'ল নহয় অঁ ময়ো এই যা যোগাৰ কৰোঁগৈ আৰু অঁ অঁ কৰিবা অঁ হ'ব দিয়া তেতিয়াহ'লে দেই তাত ক'লোঁ কথাখিনি অঁ